অসমীয়া মানুহে তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা উদযাপন আৰু সন্মান কৰিবলৈ তেওঁলোকৰ ভাষাসমূহৰ বাণীবদ্ধ আৰু লিপিসমূহৰ সংৰক্ষণ কৰি ব্যৱহাৰ কৰিছে আৰু সকলো শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষাটো বাধ্যতামূলক কৰিছে তাৰ উপৰিও অসম সাহিত্য সভাই অসমীয়া ভাষা ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আগবঢ়াই আহিছে আৰু আগবঢ়াই থাকিব ইয়াৰ উপৰিও মৌখিক ভাষাৰ দ্বাৰাও অসমীয়া ভাষা ব্যৱহাৰ কৰিছে অনেক ধৰণৰ গীত মাত কবিতা গল্প আলোচনীৰ দ্বাৰাও অসমীয়া ভাষা ব্যৱহৃত হয় সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰিবলৈ অসমীয়া ভাষাত গোৱা বিভিন্ন ধৰণৰ গীত মাত নীতি নিয়মৰ মাজেৰে অসমীয়া ভাষা ব্যৱহাৰ কৰিছে তাৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক পৰম্পৰাক লৈয়ো অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল মূলতে ক'বলৈ গ'লে সকলো ফালৰ পৰা অসমীয়া ভাষাৰ বহুতে ব্যৱহাৰ কৰিছিল অনা অসমীয়া লোকসকলেও অসমীয়া ভাষাটো নিজৰ ভাষা হিচাপে লৈ অসমীয়া ভাষাতে সকলোবিলাক বেনাৰ পোষ্টাৰক লৈ অসমীয়া ভাষাতে ব্যৱহাৰ কৰিছিল